দাদা মোক এই আগৰ এই তিনিআলিটোতে ৰখাই দিয়ক হয় হয় বচ্ বচ্ এইখিনিতে হয় হয় কিমান হ'ল বাৰু ভাড়া পঁচাশী টকা ঠিক আছে ৰ'ব মই দি আছোঁ মই কিন্তু আপোনাক নগদহে দিব পাৰিম দেই

মোৰ তাত দুশ টকা আছে আপোনাৰ তাত খুচুৰা নাই নেকি এ থাকিব চাওকচোন চাওক ভালকে চাওক আপোনালোকে গাড়ী চলাই থাকে খুচুৰা কিয় নাথাকিব বাৰু মোৰ তাত দুশ টকাহে আছে কিন্তু মোৰ বাকী দহ টকীয়া এখন আছে থাকিব চাওক চাওক ভালকৈ চাওক কিমান আছে হয় মোৰ পঁচাশী টকা হ'ল আপুনি মোক এতিয়া এশ পোন্ধৰ টকা ঘূৰাই দিব লাগিব কিমান আছে এশ টকা আৰু পোন্ধৰ টকা লাগিব নহয় এতিয়া মই পোন্ধৰ টকাটো এৰি দিব নোৱাৰোঁ চাওক ওলাব চাওক ভালকৈ চাওক এ দাদা মোৰ গুগল পে' ফোন পে' নাই নহয় থকা হ'লে দেখোন মই আপোনাক গুগল পে'তে দি দিব পাৰোঁ পইচাটো মোৰ তাত নগদ আছে দুশ টকা আছে এতিয়া আপুনি গাড়ী চাৰি চলায় আপুনি খুচুৰা পইচা ৰাখিব লাগে লগত মোৰ কিনিব লগাতো একো নাই বাৰু তথাপিও ৰ'ব মই ওচৰৰ দোকানখনৰ পৰা পানী বটল এটা কিনি আনো তেতিয়া হয়তো খুচুৰা হৈ যাব পাৰে ঠিক আছে বাৰু ৰ'ব আপুনি খালি খুচুৰা লগত ৰাখিব দেই নেক্স টাইমৰ পৰা হয় হয় ৰ'ব